মই অসমৰ কেইখনমান জনপ্ৰিয় ঠাইলৈ গৈছো আৰু সেইবোৰ ঠাইলৈ প্ৰায়েই অসমৰ বাহিৰৰ পৰা পৰ্যটক আহে আৰু অসমৰ বাহিৰৰ পৰা বুলিয়েই নহয় ইণ্ডিয়াৰ বাহিৰৰ পৰাও আহে প্ৰথম হৈ গ'ল আমাৰ অসমৰ বিখ্যাত নদীদ্বিপ মাজুলী সত্ৰ নগৰী মাজুলী সেই ঠাই প্ৰথমবাৰৰ কাৰণে গৈছিলো মোৰ ভ্ৰমণ অসমৰ ভিতৰত প্ৰথম আছি ভ্ৰমণ কৰিবলৈ যোৱা ঠাই হ'ল মাজুলী মাজুলীত সেই ৰাস ভাওনা সেইবোৰ আৰু সত্ৰীয়া নৃত্য সেই কাৰণে বিখ্যাত সেয়া চাইছিলোগৈ নিজে প্ৰত্যক্ষ কৰিছিলো লগতে তাত যিখিনি শিক্ষা দিয়া হয় সেই বিদ্যালয়সমূহ আছে সেই তাৰ যিবোৰ নীতি নিয়ম ব্যৱহাৰ বহুত বেছি ভাল লাগিছিল একেবাৰে পৃথক আমাৰ এইবিলাকতকৈ সেইকাৰণে বহুত বেছি ভাল লাগিছিল আৰু প্ৰথম মই তাত ফেৰীৰে যাত্ৰা কৰিছিলো মাজুলীলৈ বুলি নিমাতী ঘাটৰ পৰা খুব বেছি ভাল লাগিছিল খুব সুন্দৰ এটা পৰিৱেশ মই উপভোগ কৰি গৈছিলো দ্বিতীয়তে মই আমাৰ এশিঙীয়া গড়ৰ বাবে বিখ্যাত কাজিৰঙা সেই কাজিৰঙা চাবলৈ গৈছিলো খুব ভাল লাগিলে আৰু হাতী চাফাৰী কৰিছিলো হাতীৰ পিঠিত উঠি সেই জীৱ জন্তুবোৰ চাইছিলো খুব ভাল লাগিল এশিঙীয়া গড় দেখিছিলো পহু দেখিছিলো ম'হ দেখিছিলো তাৰপিছতে তাৰপৰা মই গুৱাহাটী গৈছিলো গুৱাহাটী চিৰিয়াখানা চাবলৈ গৈছিলো চিৰিয়াখানত সেই অজগৰৰ পোৱালি দেখিছিলো চিম্পাঞ্জী দেখিছিলো তেনে কেইবা প্ৰজাতিৰো বান্দৰ দেখিবলৈ পাইছিলো চৰাই দেখিছিলো শামুক ভঙা চৰাই এনেকুৱা ধৰণৰ চৰাই কিছুমান দেখিছিলো তালৈ গৈছিলো তাৰপৰা আহি তাৰপিছত টিলিঙা মন্দিৰ গৈছিলো এবাৰ টিলিঙা মন্দিৰ তৈলনগৰী দুলীয়াজান তাত আছে তালৈ গৈছিলো আৰু এবাৰ মই গৈছিলো শুৱালকুছী য'ত আমাৰ পাট মুগা কাৰণে বিখ্যাত শুৱালকুছি সেই ঠাইবোৰ চাবলৈ গৈছিলো হাতেৰে কেনেকৈ বৈছিলে সেই তাতঁৰ শালত কাপোৰবোৰ সেয়া চাবলৈ গৈছিলো খুব ভাল লাগিছিল মেচিনতো বোৱা কাপোৰ কিছুমান দেখিবলৈ পাইছিলো তাৰপিছতে এবাৰ গৈছিলো কাঁহৰ বস্তু বনোৱা ঠাই সৰ্থেবাৰী বিখ্যাত সেই কাঁহৰ বস্তুবোৰ চাবলৈ গৈছিলো কেনেকৈ বনায় সেইখিনি চাবলৈকে সৰ্থেবাৰীলৈ গৈছিলো সৰ্থেবাৰী গৈছিলো আকৌ এবাৰ উমানন্দ চাবলৈ গৈছিলো কামাখ্যা চাইছিলোগৈ গুৱাহাটীৰ সেইবোৰ ঠাই ফুৰিবলৈ গৈছিলো তাৰপিছতে আকৌ এবাৰ গৈছিলো আমাৰ শিৱসাগৰ ঐতিহ্যমণ্ডিত কিছুমান পুৰণিকলীয়া বস্তু তাত আছে ৰজাদিনীয়া ৰংঘৰ কাৰেংঘৰ তলাতলঘৰ এইবোৰ চাইছিলোগৈ খুব ভাল লাগিছিলে চাই আৰু খুব সুন্দৰ এটা অভিজ্ঞতা হৈছিল সেই ঠাইলৈ গৈ ইয়াৰ পিছতে আমাৰ এছিয়াৰ ভিতৰতে বৃহৎ দীঘল যিখন দলং যিখন দলং আমাৰ ধলা শদিয়া দলং সেই দলংখন চাবলৈ গৈছিলো আৰু বগীবিল দলং আছিলে সেইখনো চাবলৈ গৈছিলো কলিয়াভোমোৰা দলং চাবলৈ গৈছিলো শৰাইঘাটৰ দলং চাবলৈ গৈছিলো আৰু আমাৰ তেজপুৰত থকা যি উষা অনিৰুদ্ধৰ মিলনৰ ঠাই সেই ঠাই চাবলৈ গৈছিলো লগতে আমাৰ গুৰু দুজনাৰ শংকৰ মাধৱৰ সেই ঠাই শংকৰদেৱৰ স্থান য'ত নেকি তেওঁ তেওঁ নিজৰ ধৰ্মৰ যিখিনি জ্ঞান গৰিমা সকলোকে সেই ঠাইত বিলাইছিল স্থাপন কৰিছিল বৰদোৱা নগাঁৱত অৱস্থিত বৰদোৱা থান বতদ্ৰৱা বুলি কয় সেই ঠাইখিনি চাবলৈ গৈছিলো আৰু বৰপেটা গৈছিলো বৰপেটালৈ গৈছিলো তাত সত্ৰ চাবলৈ গৈছিলো বৰপেটা চাবলৈ গৈছিলো কেনেকুৱা সেই বৰপেটা ঠাইখিনি কেনেকুৱা ধৰণৰ তাৰ পৰিৱেশ মানুহখিনি সেইবোৰ চাবলৈ মন গৈছিলে সেই তেতিয়া তালৈ গৈছিলো আৰু আমাৰ যি ওচৰতে থকা আশে পাশে থকা যোৰহাট ডিষ্ট্ৰিক্টৰ ভিতৰত ঢেকিয়াখোৱা বৰনামঘৰ সেইভাগ মন্দিৰ নামঘৰ চাবলৈ গৈছিলো আৰু দেউপানী মন্দিৰ চাবলৈ গৈছিলো তেনেকুৱা বিভিন্ন ধৰণৰ অসমত চাবলগীয়া বহুখিনি বস্তু আছে ঠাই আছে তাৰ ভিতৰতে মই এইকেইখন চাবলৈ গৈছিলো